খুবেই দুখলগা হৈছে কাৰণ আগৰ নিচিনা এতিয়া নাই আৰু আগৰ সংস্কৃতি সভ্যতাবোৰ যেনেকুৱা হৈছিলে এতিয়া তেনেকুৱা মই দেখিবলৈ নাপাওঁ আমাৰ দেউতাহঁতে কোৱামতে আগতে নাচ গান হৈছিলে মানে আগৰ দিনৰখিনি অলপ বেলেগ এতিয়াৰখিনি বেলেগ সুতুলি সুতুলিটো ইউজ কৰা হৈছিলে কুকুৰা যুঁজ হৈছিলে খেল ধেমালিৰ কথা কৈছোঁ আৰু সেইবোৰ আজিকালি নোহোৱা হৈ গৈছে আৰু সাংস্কৃতিক ঐতিহ্য বুলিবলৈ খালী মানে আধুনিকতাই ইউজ কৰা হৈছে আধুনিকতাৰ আঁৰত এতিয়া আগৰ দিনৰ ঐতিহাসিক সংস্কৃতিখিনি আমি দেখিবলৈ নোপোৱা হৈছোঁ আৰু ভাবিছোঁ যে আগৰ মানে আহি থকা প্ৰজন্মলৈ প্ৰজন্মই ছাগে দেখি নাপাব আমাৰ ঐতিহাসিক সংস্কৃতি কাৰণ ঐতিহাসিক সংস্কৃতি যিমানেই শুৱলা দেখিবলৈ আছিলে শুনিবলৈ আছিলে এতিয়া আধুনিকতাৰ সংস্কৃতি ইমান দেখিবলৈও শুৱলা নাই শুনিবলৈও শুৱলা নাই এতিয়া খালী য'তেই ত'তেই প্ৰতিযোগীতা য'তেই ত'তেই কিন্তু প্ৰতিযোগীতাৰ আঁৰত থকা সাংস্কৃতিক যিটো সভ্য়তা ঐতিহ্য সেইটো নোহোৱা হৈ গৈছে এইটোৰ কাৰণে মানুহে এতিয়া ভাবিবলগীয়া যাতে আমি আগৰখিনি এতিয়াও ৰাখি আগলৈয়ো চলাই যাব পাৰোঁ তাকেই আমি ভাবিব লাগে আমি আগতে এতিয়া প্ৰতিযোগীতামূলক কৰিব লাগে বাৰু আজিকালি টকা পইচা নহ'লেও কিছুমানে নাচিবলৈ নাযায় কাৰণ বহুতো দুখীয়া ঘৰৰ মানুহখিনিও আছে বিহু নাচনীবোৰৰ কথা কৈছোঁ বা বিহু ঢুলীয়া কথাও কৈছোঁ বা বিহু বা যিকোনো ইনষ্ট্ৰোমেণ্ট বজোৱা তেওঁলোকৰ কথাও কৈছোঁ তেওঁলোকে সেইখিনি বজাই মেলি বা কৰি মেলি দুই এটা পইচা আহৰণ কৰে ত' সেইবাবে কৈছোঁ যে সাংস্কৃতিক ঐতিহ্যটোও ভালকৈ বজাই ৰাখিব লাগে লগতে মানুহখিনিৰ যি লাগতীয়াল আছে সেইখিনিও বজাই ৰাখিব লাগে সাংস্কৃতিক সভ্যতা এতিয়া যদি বজাই নাৰাখোঁ তেন্তে বহু বিপদত পৰিব আহি থকা প্ৰজন্মই সেইকাৰণে প্ৰতিযোগীতামূলক সেইখিনি অলপ এৰা এৰিকৈ চলিকেনে ভালদৰে মনেদি যে বিহু বিহুবলীয়া ৰাইজ বা যিকোনো সাংস্কৃতিক প্ৰগামেই হওঁক ভালদৰে ধুনীয়াকৈ সকলোৱে মিলিজুলি কৰক আৰু আগলৈ আগবাঢ়ক মই সৌ সিদিনা এজনী ছোৱালীক দেখিছিলোঁ তাই বিহু নাচিবলৈ গৈছিলে এনেই স্কুলত প্ৰগেম এটা হৈছিলে তাৰপৰা তাই কাপোৰ কানি ধুনীয়াকেই পিন্ধিছিলে কিন্তু চুলিখিনি মানে যেনেকৈ বিহু নাচনীবোৰে মাৰি লয় খোপাত কপৌ ফুল তেনেকুৱাকৈ মৰা নাই অলপ ষ্টাইলত মাৰিছে কিন্তু হ'লেও মোৰ মনত অলপ কোণত লাগিছে যে এনেকুৱাকেতো বিহু নাচনী নাচিলে কাপোৰৰ যি মূগা সাজৰ জিলিকনি আছিলে আগৰ এতিয়া সেই মূগা সাজৰ জিলিকনি নোহোৱা হৈ গৈছে আজিকালি আধুনিকতাৰ আঁৰত পৰি ৰেদিমেদ মূগা সাজ লয় য'ত মানে জাষ্ট এনেই আৰু দেখি পায় যে মূগা কালাৰ ৰঙটো ব্ৰাউন এই তেনেকুৱা নিচিনা কিন্তু দেখিবলৈ সঁচাকৈ বেয়া লাগে যে আমাৰ আধুনিকতাৰ আঁৰত পৰি পেলাই আমি কাপোৰৰ সাজ পৰ্যন্তলৈকে আমি সলনি কৰিব লগা হৈছে আগতে ভৰিত আলতা লগাইছিলে বা জেতুকা লগাইছিলে হাতত এতিয়া জেতুকাৰ সলনি মেহেন্দি লগোৱা হৈছে বাৰু সময়ৰ নাটনিৰ কাৰণেই লগাইছে কোনো কথা নাই মই ভাবোঁ যে আগৰ সাংস্কৃতিক যিখিনি বস্তু আছিলে যেনেকে পুৰণি ঢোলবাদন যিখিনি আছে বা বীণাপাণি মানে বীণা সৰস্বতী মাৰ নাম লৈছোঁ বাৰু বীণাখন যেনেকুৱাকৈ ইউজ কৰিছিলে ব্যৱহাৰ কৰিছিলে তেনেকৈ আজিকালি মই ব্যৱহাৰ কৰা নেদেখোৱে খুউব খুউব মানে দেখোঁ যে গীটাৰে ইউজ কৰে কিন্তু বীণাখন ইউজ কৰিবই নিবিচাৰে মই ভাবোঁ যে বীণাৰ যিটো সুৰ আছে শুৱলা সেইটো সুৰ শুনিবলৈ সঁচাকেই ভাল লাগে আৰু কেতিয়াবাহে কাৎচিত কোনোবা এটা সাংস্কৃতিক প্ৰগেমতহে দেখি পাওঁ মই বীণাখন বজোৱা আৰু তবলা তবলা আজিকালি শিকিবলৈও ল'ৰা ছোৱালীবিলাকে ছোৱালীয়ে নিশিকে বাৰু ল'ৰাই শিকে তবলা কিন্তু তবলাটো শিকিবলৈ নিবিচাৰে ডাইৰেক্ট ঢোল ঢুলীয়া হ'বই খোজে একো কথা নাই ঢোলে বজাওঁক কিন্তু তবলা সকলো ইনষ্ট্ৰোমেণ্টেই শিকিব লাগে আমাৰ ল'ৰা ছোৱালীয়ে তেতিয়াহে আমাৰ সাংস্কৃতিক সভ্যতাটো বজাই ৰাখিব পাৰিব সকলো ল'ৰা ছোৱালীকে স্কুলত দিয়াৰ লগে লগে সাংস্কৃতিক সভ্যতাৰ বিষয়ে জনাব লাগে আৰু জনোৱা উচিতো সাংস্কৃতিক বিষয়ে জানিলেহে তেওঁলোকে আগলৈ অলপ মানে মগজুটোত অলপ ৰেষ্ট পাব কাৰণ মই ভাবোঁ কিতাপৰ আঁৰত যিখিনি কষ্ট মানে ভুগে ল'ৰা ছোৱালীয়ে সৰুৰ পৰা এই সাংস্কৃতিক শাৰীত গ'লে অলপ মাইণ্ডটো অলপ ব্ৰেইনটো অলপ ৰিলেক্স হয় সেইকাৰণে সকলো ল'ৰা ছোৱালীকে শিকিব লাগে সাংস্কৃতিকৰ বস্তুবোৰ কেনেকৈ বজাব লাগে সাংস্কৃতিক সভ্যতা কেনেকৈ ৰাখিব লাগে বজাই সেইখিনি তেওঁলোকে ভালকৈ চাব লাগে এইটোতো এতিয়া মাক দেউতাকৰ ওপৰত ডিপেণ্ড কৰে নতুবা পৰিয়ালৰ ওপৰতে নিৰ্ভৰ কৰে পৰিয়ালবৰ্গই কি কৰিব বা কি কৰিব বিচাৰিছে মই এটাই ক'ব খুজি আছোঁ যে ল'ৰা ছোৱালীক এতিয়াৰ পৰাই সাংস্কৃতিক সভ্যতাৰ লগত জড়িত কৰাই দিয়ক তেতিয়াহে আমাৰ আহি থকা প্ৰজন্মই মানে সু ৰাস্তাও পাব তেওঁলোকে আৰু সু দিশ পাব যে আমাৰ সভ্যতাটো ইমানেই ভাল ইমানেই ভাল যে এতিয়ালৈকে জাগ্ৰতই হৈ আছে এতিয়াও কমা নাই মই বিচাৰোঁ আগৰ পুৰণি খেলবোৰ খেল ধেমালিবোৰ আগৰ পুৰণি নাচবোৰ যি মাদকতা আছিলে সেইখিনি আহি যাওঁক আৰু আহি গ'লে মানুহবোৰ আগৰ নিচিনা মানে হাঁহি ধেমালি ধুনীয়াকৈ কৰক আজিকালি সাংস্কৃতিক সভ্যতাৰ যিকোনো প্ৰগেমত গ'লেই মানুহে মদ খাব মানে পিছৰখিনি নাচি থাকিব মানে সাংস্কৃতিকৰ বিষয়ে তেওঁলোকে একোৱে নাজানে খালী এজনে গান গাব আৰু পিছফালে মদ খাই নাচি থাকিব সেইটো সাংস্কৃতিক বুলি নকয় সাংস্কৃতিক সভ্যতা বুলি নকয় সাংস্কৃতিক সভ্যতাৰ এটা অৰ্থই বেলেগ সাংস্কৃতিক জগতখনেই বেলেগ হয় য'ত আমাৰ মাইণ্ডতো ৰিলেক্স ফিল হয় য'ত আমি নিজকে বিচাৰি পাওঁ সাংস্কৃতিক সভ্যতাৰ জড়িয়তে নিজকে ভাল লাগে আজৰি সময়ত যিকোনো এটা সাংস্কৃতিক সভ্যতাৰ বস্তু পঢ়িবৰ কাৰণে বা জানিবৰ কাৰণে নিজে মই নিজে নাচি ভাল পাওঁ নিজে গান গাই ভাল পাওঁ কিন্তু সেই গান গোৱা সুৰটো বা নাচটো এতিয়াতো অলপ বেলেগেই আগৰটো বেলেগ আছিলে মোৰ আগৰখিনিলৈ খুবেই মনত পৰে আগৰ নাচবোৰ গানবোৰ কেনেকুৱা আছিলে এতিয়াতো অৰ্চনা মহন্তও ঢুকালে তেওঁৰ মাতটোও ধুনীয়া আছিলে মোৰ প্ৰিয় গায়ক আছিলে এতিয়া বাৰু জুবিন গাৰ্গৰ গানটোৱেই সকলোৱে ভাল পায় আৰু জুবিন গাৰ্গ সদায় এজন এজন ভাল গায়কেই তেওঁ সঁচাই মই তেওঁৰ গানবোৰ ভাল পাওঁ আৰু মই ফিল্ম জগততো ভাল পাওঁ মই অভিনেতা অভিনেত্ৰীবোৰে ভাল ভাল আজিকালি এক্টিং কৰা হৈছে আগতে আমাৰ যতীন বৰা আছিলে সাংস্কৃতিক জগতৰ তেওঁ এজন বিখ্যাত অভিনেতা আছিলে তেওঁ মানে আহিলেই তেওঁৰ ফিল্ম ওলাইছে বুলি ভাবিলেই আমাৰ একদম মানে ভাল লাগি গৈছিলে যে অঁ তেওঁৰ ফিল্ম ওলাইছে আমি চাব যাবই লাগিব আমি গুৱাহাটীত আছিলোঁ তেতিয়া আমি যাব ওলাইছিলোঁ আৰু ওলাওঁৱে তেওঁৰ ফিল্ম ওলায় মানে আমি যাওঁৱে বন্দনা হলত চাব গৈছিলোঁ খুবেই ভাল লাগিছিলে এতিয়াৰ প্ৰজন্মই আধুনিকতাৰ আঁৰত সাংস্কৃতিক সভ্যতা সঁচাকৈ পাহৰি গৈছে বহুতেই দুখলগা কথা হৈছে কাৰণ আগৰ মাদকতা নোহোৱা হৈ গৈছে এতিয়া আমি ক'ৰবাত আজিকালি ৰেষ্টোৰেণ্টত শুনিবলৈ খুবে কমেই পাওঁ এয়া ঢোলবাদন তাৰ পিছত গীটাৰটো শুনিবলৈ পাওঁৱে বাৰু বীণাখন শুনিবলৈ নাপাওঁ সেইটোৱে মোৰ দুখ লাগিছে যে বীণাৰ সুৰটো মই খুবেই ভাল পাওঁ মই বিচাৰোঁ যে বীণাৰ সুৰটো আহি যাওঁক আগৰ নিচিনাকৈ সকলোৱে বজায়